বিদ্যালয় বা মহাবিদ্যালয়ত থকা সময়ত আমি যথেষ্ট ভ্ৰমণ ইত্যাদি কৰিছিলোঁ এই ভ্ৰমণবোৰৰ ভিতৰত বিদ্যালয়ত থাকোতে আমি বিদ্যালয়ৰ এন চি চিৰ কাৰণে আমি এইটো বিশেষকৈ মোৰ কথা কৈছোঁ যে এন চি চিৰ কাৰণে আমি মই তেতিয়া ডিফু হাইস্কুলত পঢ়ি আছিলোঁ আৰু সেই তেতিয়া তাৰপৰা আমি এই এন চি চিৰ কাৰণে নগাঁও মিচালৈ আহিছিলোঁ আৰু ই এটা বৰ আমোদজনক ভ্ৰমণ আছিলে আমি তাৰ পৰা ডিফুৰে আহি ৰাতি চাপৰমুখ ষ্টেচনত থাকি তাৰপৰা ৰাতিপুৱা আকৌ চাপৰমুখ শিলঘাট ৰেলেৰে যিখন ৰেল সিখন ৰেলেৰে আমি গৈছোঁ আৰু আমি সেইখন ৰেলত গ'লে আপোনাৰ ৰেলখনে বেছি দূৰত এই জোৰত স্পিদত নচলাই আৰু লাহে লাহে যায় আমি একোটা টাৰ্ণিংত বা ষ্টেচনৰ ওচৰ পাওঁতে নামি আনটো ষ্টেচনলৈ যাবলৈ হ'লে আমি খোজকাঢ়ি গৈ আকৌ সেই ৰেলখনতে আমি উঠিব পাৰিছিলোঁ সেইটো এটা যথেষ্ট ভাল অভিজ্ঞতা আছিলে আৰু এনে ধৰণে আৰু পঢ়ি থাকোতে আমি আৰু বেলেগ বেলেগ ঠাইলৈ ভ্ৰমণলৈ গৈছিলোঁ এই ভ্ৰমণবিলাকত আমি লগৰ বন্ধু বান্ধৱীসকলৰ লগত গৈ যথেষ্ট ভাল পাইছিলোঁ আৰু বহুত স্মৃতি মনত ৰৈ গৈছিল এবাৰ আমি এটা ভ্ৰমণলৈ গৈ থাকোতে ৰেলেৰে গৈ আছিলোঁ গৈ থাকোতেই ৰেলত আমাৰ বান্ধৱী এজনীৰ ডিঙিৰ পৰা চেইন এডাল ঘপ কৰি এটা ষ্টেচনত কোনোবা দুৰ্বৃত্তই কাঢ়ি লৈ গ'ল আৰু তেনেতে আমি আমাৰ গোটেই বন্ধুবিলাকে লগ হৈ চেইন টানি সেই দুৰ্বৃত্তটোক বা চুৰটোক আমি ধৰি তাৰ পৰা আমি উদ্ধাৰ কৰিলো যদিও এটুকুৰা সি ৰাখি থৈ দিলে কিবা কৰি হ'লেও এনেকৈ আৰু মোৰ বহুত অভিজ্ঞতা আছিলে